মই এগৰাকী অসমৰ বাসিন্দা আৰু এগৰাকী অসমীয়া অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আৰু অসমত বিভিন্ন ধৰণৰ সাংস্কৃতিক উৎসৱ অনুষ্ঠান আদি পালন কৰা হয় আৰু আৰু মই এগৰাকী অসমীয়া হিচাপে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান বা উৎসৱ আমি উদযাপন কৰি আহিছোঁ আৰু বিশেষভাৱে আমি লেখত ল'বলগীয়া আমাৰ উৎসৱ হৈছে বিহু বিহু আমাৰ অসমীয়া জাতিৰ জান প্ৰাণ আৰু আমি বিভিন্ন ধৰণে বিহুটো পালন কৰোঁ আৰু বিহুটো বিশেষকৈ আমাৰ কৃষি কাৰ্যৰ লগত জড়িত হৈ থকাৰ বাবে কৃষি কাৰ্যৰ লগত জড়িত বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে তিনিটা বিহু পালন কৰোঁ আৰু বিশেষভাৱে আমাৰ বিহু হৈছে বহাগ বিহু বা ৰঙালী বিহু দ্বিতীয়তে হৈছে কাতি বা কঙালী বিহু আৰু তৃতীয়তে হৈছে মাঘ বিহু বা ভোগালী বিহু আৰু এই তিনিটা বিহু আমি বছৰৰ বিভিন্ন সময়ত পালন কৰোঁ যিদৰে ইংৰাজী মাহসমূহ আছে জানুৱাৰী ফ্ৰেব্ৰুৱাৰী ঠিক তেনেদৰে আমাৰ অসমীয়া আছে বহাগ জেঠ আহাৰ শাওন আদি বিভিন্ন ধৰণৰ মাহ ঠিক তেনেদৰে আমি বিভিন্ন সময়ত বহাগ মাহতে আমি বহাগ বিহু পালন কৰোঁ বহাগ মাহৰ একদম আৰম্ভণিতে আমি বহাগ বিহু পালন কৰোঁ বহাগ বিহু আমি সাধাৰণতে সাতদিন পালন কৰোঁ তাৰে প্ৰথম দিনাখন আমি গৰু বিহু হিচাপে পলন কৰোঁ যিহেতু গৰু আমাৰ কৃষি কাৰ্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু অতীজৰে পৰা বৰ্তমান সময়লৈকে আমাৰ কৃষিকাৰ্যত গৰু হাল বোৱা মৰণা মৰা আদি বিভিন্ন ক্ষেত্ৰত গৰু আমি যিহেতু ব্যৱহাৰ কৰোঁ সেইকাৰণে গৰুক আমি যিহেতু গৰুৰে পৰা আমি কৃষিটো কৰি খাই আছোঁ সেইবাবে আমি গৰুক আমি পূজা কৰোঁ বিশেষভাৱে পূজা কৰোঁ বিশেষভাৱে এটা দিন গৰু বিহু আৰু সেইদিনাখন আমি আমাৰ গোহালিত বিভিন্ন ধৰণে ধুনীয়াকৈ চাফ চিকুণ কৰি গৰুক গা ধুৱাই মাহ হালধিৰে গা ধুৱাই গধূলি নতুন পঘাৰে বান্ধো জাগ দিয়া হয় গৰু পিঠা খুওৱা হয় আৰু ছেকেণ্ড দিনা হৈছে দ্বিতীয় দিনাখন অৰ্থাৎ মানুহৰ বিহু সেইদিনাখন আমি আমাৰ সমাজত ডাঙৰে সৰুক সৰুৱে ডাঙৰক বিভিন্ন ধৰণে সন্মান জনাবলৈ এই বিশেষ দিনটো আমি পালন কৰোঁ মানুহৰ বিহু সৰুৱে ডাঙৰক সেৱা কৰে বা ডাঙৰে সৰুক মৰম যাচে আমাৰ গামোচা যিহেতু আমাৰ অসমীয়াৰ এটা স্বাভিমান আমি গামোচা এটা সন্মান হিচাপে প্ৰদান কৰোঁ ডাঙৰক ঠিক তেনেদৰে আমি এই ৰঙালী বিহুতে আমি বিহু মাৰোঁ আমাৰ যিহেতু বিহু নাচ আছে মূগাৰ সাজ পিন্ধি আকৌ হুঁচৰি মাৰোঁ হুঁচৰি বিভি গাঁৱৰ ইঘৰে সিঘৰে আমি হুঁচৰি গাই আমি অৰিহণা গোটাওঁ এই অৰিহণা হয়তো কেতিয়াবা আমি নামঘৰৰ কামত লগাওঁ বা গাঁৱৰ ডেকা গাভৰুৱে মিলি ভোজ খাওঁ বা অন্য কিবা উদগনিমূলক কামত আমি এই পইচাটো আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে এই সাতদিন আমি খুব উলহ মালহেৰে বহাগ বিহু বা ৰঙালী বিহুটো আমি পালন কৰোঁ আৰু দ্বিতীয়তে আহিলে মাঘৰ বিহু বা ভোগালী বিহু এই মাঘ বা ভোগালী বিহুটো আমি পালন কৰোঁ মাঘ মাহত ইংৰাজীত আমাৰ জানুৱাৰী মাহত পৰে এই মাঘৰ বিহুত আমাৰ খেতি চপাই মানে শেষ হয় আৰু তেতিয়া মানুহবিলাক অলপ আজৰি হয় খেতিৰ পৰা আজৰি হয় ধান চান চপাই হয় তেতিয়া মানুহে এই বিহুটো খুব ভোগ কৰে বাবে ভোগালী বিহু বুলি কোৱা হয় খুব উলহ মালহেৰে পালন কৰে আৰু আমাৰ বিহুত বিশেষকৈ আমাৰ বিহুৰ খাদ্য সম্ভাৰটো খুব জনপ্ৰিয় মানে গোটেই ভাৰতবৰ্ষতে আমাৰ বিহুত আমাৰ খাদ্য সম্ভাৰ যেনেদৰে বিশেষভাৱে পিঠা বনোৱা হয় বিভিন্ন ধৰণৰ পিঠা তিল পিঠা ঘিলা পিঠা সুতুলি পিঠা তাৰ উপৰি আমাৰ বিভিন্ন ধৰণৰ লাডু নাৰিকলৰ লাড়ু তিলৰ লাড়ু আদি বনোৱা হয় তাৰ উপৰি বিভিন্ন ধৰণৰ জলপান যিহেতু আমাৰ বিভিন্ন ধৰণৰ ধান খেতি কৰা হয় ধৰক বৰা ধান জহা ধান এনেদৰে বিভিন্ন ধৰণৰ ধানৰ পৰা বিভিন্ন ধৰণৰ আমাৰ জলপান প্ৰস্তুত কৰা হয় সেইবিলাকেৰে আমি বিভিন্ন ধৰণৰ আলহী ইঘৰে সিঘৰত যোৱাক আমি আপ্যায়ন কৰোঁ ঠিক তেনেদৰে আমি এই মাঘৰ বিহুটো খুব উলহ মালহেৰে পালন কৰোঁ মাঘৰ বিহুৰ উৰুকাৰ দিনা আমি অৰ্থাৎ মেইন বিহুৰ আগৰ দিনাখন আমি খুব গধূলি সময়ত ভোজ ভাত খাওঁ তাৰপিছতে সকলো ওচৰ চুবুৰীয়াই মিলি আৰু এটা পৰম্পৰাগত আমাৰ মাঘৰ বিহুত এটা পৰম্পৰা আছে যে আমি চুৰ অৰ্থাৎ চুৰ মানে তেনেধৰণৰ নহয় এটা পৰম্পৰা জাষ্ট অকণমান ফূৰ্তিৰ বাবে আমি ইঘৰে সিঘৰৰ পুৰণা যদি ভঙা জেওৰা আছে আনি পেলাই আমি জ্বলাওঁ অকণমান তেনেদৰে ফূৰ্তি কৰা হয় তাৰ উপৰি সকলোৱে মিলি ভোজ ভাত খোৱা হয় আৰু পাছদিনাখন ৰাতিপুৱাই যিহেতু আমাৰ মেজি বনোৱা হয় বিশেষকৈ অগ্নিদেৱতাক বছৰটোৰ কাৰণে আমি সেৱা কৰি এই মেজি জ্বলাই সকলোৱে ৰাতিপুৱা মেজি সেৱা কৰে সেইদৰে আমি ভোগালী বিহু বা মাঘ বিহু উদযাপন কৰোঁ আৰু শেষত আহিলে কাতি বিহু বা কঙালী বিহু এই বিহুটোৰ সময়ত কঙালী বুলি কোৱা হয় কাৰণ সেই সময়ত খেতি বাতি একদম মাজৰ ভাগত পৰে যে খেতি জাষ্ট কৰি উঠিছে আৰু ধান হ'বলৈ হৈছে আৰু সেইটো সময়তে লক্ষ্মী দেৱীক পূজা কৰা ধৰণেই কৰা হয় আৰু আৰু সেই তেতিয়া কাতি বিহুত আমি তুলসী পূজা কৰোঁ আৰু আমাৰ ধান খেতি কৰা হয় যিহেতু সেই ধান খেতিলৈ গৈ চাকি দিয়া হয় বিভিন্ন অপায় অমঙ্গল যাতে দূৰ হয় তাৰ বাবে সেৱা কৰা হয় এইদৰে আমি তিনিটা বিহুক খুব উলহ মালহেৰে পালন কৰোঁ অসমীয়া সমাজত তাৰ উপৰি বিভিন্ন অনুষ্ঠান আছে আৰু বিভিন্ন উৎসৱ আছে যেনে ধৰক বিভিন্ন পূজা পাতোঁ আমি সৰস্বতী পূজা লক্ষ্মী পূজা বিশ্বকৰ্মা পূজা দুৰ্গা পূজা বিভিন্ন সময়ত বছৰটোৰ আমি এই পূজাসমূহ পালন কৰোঁ যিহেতু আমাৰ এই তেত্ৰিছ কোটি দেৱতা আছে বুলি কোৱা হয় তাৰে বিভিন্ন দেৱতাসমূহক আমাৰ সমাজত আমি পালন কৰোঁ যিদৰে লক্ষ্মী দেৱীক লক্ষীক বা ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী হিচাপে আমি পূজা কৰোঁ সৰস্বতী মাক আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী বুলি আমি অকল ছাত্ৰ ছাত্ৰী বুলিয়েই নহয় সকলোৱে ডাঙৰ মি সৰু সকলোৱে মিলি আমি সৰস্বতী পূজা কৰোঁ তাৰ উপৰি দূৰ্গা পূজা খুব উলহ মালহেৰে ডাঙৰকৈ আমি পালন কৰোঁ আৰু এইবিলাকৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অসমত পালন কৰোঁ বা অসমীয়া হিচাপে পালন কৰোঁ ধৰক কোনো বিখ্যাত লোকৰ জন্ম বা মৃত্যু তিথি আমি পালন কৰোঁ যোনবিলাক ব্যক্তি বিশেষভাৱে আমাৰ অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত তেনেকুৱা ব্যক্তিসকলৰ সোঁৱৰণত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি পালন কৰোঁ যেনেদৰে ৰাভা দিৱস শিল্পী দিৱস সুধাকণ্ঠ দিৱস সেইদৰে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতোঁ